হেল্ল' অঁ কওকচোন অঁ আছে পাই কিমানমান কিমান কিমান ডাঙৰ লাগিব কিমান কিমান ডাঙৰ লাগিব দুই কেজিলৈকে আছে দুই কেজি ৱেটতো পোৱা হ'ব আছে দে দছ বাৰটামান খানা কোনোবাই পিকনিকত যদি বিচাৰে কৈ দিবচোন আপুনি এতিয়া কেইটা লাগিব আপোনাক অঁ আপোনাক কেইটা লাগিব হ'ব ৱে ৱেট কৰি দিলে হ'ব চাৰে চাৰিশ চাৰে চাৰিশ ম চাই চাই দিওঁ আৰু মানুহ চাই চাই দিব লগা হয় অঁ সেইটো বাৰু আহিলে সময় মিলাম অংকটো মতা কুকুৰা ডাকুৱা আছে অঁ কেইটা লাগিব তেতিয়াহ'লে তিনিটামান চাৰিটামানে লাগিব চাগে বেছিয়ে লাগিব নেকি অঁ এক জানুৱাৰী দিনা নিব নে কি অঁ ডিচেম্বৰ লাষ্টত অঁ অঁ নিব পাৰিব অঁ নিদিও আগদিনাখনিয়ে খবৰটো কৰিব লাগিব নহ'লে আকৌ মই কুকুৰা মেলি দিলে দিগদাৰ হৈ যাব নাই যাবগৈ বিচাৰিবলৈ দিনত মানে ধৰিবলৈ অকণমান অসুবিধা হয় অঁ বেলেগ কাষ্টমাৰ আহিলেও বেলেগ কাষ্টমাৰ আহিলে আকৌ মোৰ দিগদাৰ হ'ব নহয় এতিয়া আপোনালৈ ৰাখি থৈ দিলে অঁ হয় হয় অঁ অঁ ফোনৰ যোগে অঁ ঘৰলৈ যাব আপুনি ৰং চঙো চাই আহিব পাৰিব কেনেকুৱা লাগে কলাই লাগেনে বগাই লাগেনে ফুটুকা ফুটুকি লাগে যদিও পাব যেনেকুৱা ৰং বিচাৰে তেনেকুৱাই পাব কুকুৰা আছে প্ৰয়োজন হ'লে হাঁহো পাব দেই অঁ মাঘৰ বিহুত আকৌ হাঁহৰ খানাটোহে ভাল লাগে নহয় হাঁহ মাংস কোমোৰা অঁ হাঁহ মাংস কোমোৰা হে

মাঘবিহুত আকৌ চোৰ আহে নহয় গাঁৱৰ ল'ৰাবোৰে চুৰ কৰিবলৈ যাব বেলেগ চোৰ নাহে বাৰু অঁ এই চোৰবোৰ আৰু বেলেগৰ পৰা নাযায় নহয় মেজিৰ তলৰ পৰাহে যাব অঁ সদায় দেখি থকা গঁৰালত তলা মাৰি থ'ব লাগিব অঁ হয় হয় ঠিকে কৈছে দেই আপুনি কথাটো মই ভাবিবলৈ অকণমান চিন্তা কৰিবলগীয়া হৈ হৈ গ'ল আৰু নহ্ সময়টো সেয়াই আকৌ সেয়া আকৌ আমাৰ গঁৰালটো ভগা নহয় বৰ এটা ভাল নহয় পিছফালৰ বেৰখন অকণমান ভাগিয়ে আছে ভিতৰতে বান্ধিব লাগিব ভিতৰত বান্ধিলে আকৌ বিহু সময়ত বৰ লেতেৰা কৰিব নহয় এই সেইটোও কথা নহয় নাই নাপাহৰো কুকুৰা পাহৰিব লাগিলে কেনেকে বাৰু অঁ আৰু বেলেগক কোনোবাই নিয়ে যদি খবৰটো ক কৰি দিব অঁ অঁ অঁ হ'ব হয় হয় অঁ অঁ হ'ব হ'ব হ'ব ৰাখক